মই যদি কেতিয়াবা ভাৰতক ফটো দিয়াৰ সুযোগ পাওঁ তেতিয়াহ'লে মই প্ৰথমেই দিব পাৰিম যে আমাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ মাজত থকা মাজুলী মাজুলী নদীদ্বীপ আৰু মাজুলীৰ নদীদ্বীপত থকা আমাৰ সত্ৰ কেইখন সত্ৰকেইখনৰ লগতে তাৰ কীৰ্তিচিহ্ন যিখিনি আছে সেয়া ফটো দিম আৰু দুই নম্বৰতে আমাৰ শিৱসাগৰত আমাৰ থকা জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ আৰু কাজিৰঙা অত থকা এশিঙীয়া গড় আৰু ভাৰতৰ ইণ্ডিয়া গে'ট কুটুব মিনাৰ তাছত তাৰপিছত আহিলে আমাৰ তাজমহল লোটাছ টেম্পুল এনেকৈ আমি যদি সুবিধা পাওঁ সেই ফটোকেইখনে আমি দিব বিচাৰোঁ আমাৰ এয়া অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ তাতে আছে মানাহ অভয়াৰণ্য মানস অভয়াৰণ্য আছে গীবন আছে গীবন আছে আৰু আছে আমাৰ ইয়াত পাতকাই আছে তেনেদৰে আমি যিক আমাৰ ইয়াৰ অসমৰ কেইবাখনো মানে অভয়াৰণ্য আছে তাৰপিছত আছে আকৌ আমাৰ ইয়াত অৰ্কিড আছে অৰ্কিডৰ বাগা অৰ্কিডৰ ফুলৰ বাগিচা আছে তাৰপিছত আছে আৰু কেইবাখনো চাহ বাগান আছে আমাৰ ইয়াতো অসমত চাহ বাগানৰ কাৰণেই যথেষ্ট বিখ্যাত আৰু ইয়াত তেলৰ তেলৰ কাৰখানা আছে তেলৰ দিয়া অসুবিধা যদি পাওঁ তেলৰো দিয়া সাৱটো ধানৰ খেতি কৰা হয় ইয়াত প্ৰথম খেতি ধানৰ খেতি চাহৰ খেতি হয় ইয়াত আৰু ইয়াত তেলৰ তেলৰটো কোৱা হ'লেই বাৰু তেলৰ সেইবিলাক হয় সেয়াই যদি সুযোগ পাওঁ প্ৰথমে সেয়াই মই দিব বিচাৰোঁ ফটো